পশুপালন পশুপালন কৰিলে আচলতে মানুহবিলাকৰ মনবোৰেই ভাল লাগি থাকে কিয়নো সিহঁতৰ পৰা বহুত উপকাৰ পোৱা যায় আমি পথাৰত আজিকালি টেক্টৰে বায় টেক্টৰে কৰা খেতি বৰ উপযোগী নহয় আমি গৰুৱে কৰিলে যিদৰে খেতিডৰা চেহেৰা ধৰে কিন্তু ট্ৰেক্টৰে কৰিলে তেনেকুৱা সমস্যা বহুত সমস্যা থাকে মাটি বিশেষকৈ মৈ দিবলৈ অসুবিধা হয় কিন্তু গৰুৱে সেইবোৰ অসুবিধা সকলো দূৰ হয় গৰু কেতিয়াবা বেমাৰ আজাৰত পৰিলে আমি বহুত সমস্যাৰ সন্মুখীন হওঁ কিয়নো খেতিডৰা কৰিবলৈ আমি অন্য ট্ৰেক্টৰৰ সহায় ল'বলগীয়া হয় গৰু গাই গৰুৰ পৰা আমি গাখীৰ পাওঁ গা বেয়া হ'লে তাৰ গাই গৰুৰ ডাক্তৰৰ পৰামৰ্শ লৈ কি কৰিব লাগে সেইধৰণে আমি তাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ যদি আমি মতা মানুহ ঘৰৰ বাহিৰত থাকিব লগা হয় তেতিয়া আমাৰ ঘৰৰ বেলেগ মানুহেই সেই পশুকেইটাৰ ওপৰত চকু কাণ দিয়ে

প্ৰতিপালন কৰে